পৰ্যটনে আমাৰ অঞ্চলৰ পৰিৱেশ নদী জলাশয় পৰ্বত পাহাৰ আদি ক্ষতি কৰিছে কাৰণ পৰ্যটনকাৰীসকলে যিবোৰ খাদ্য খায় তাৰ পেলনীয়াখিনি য'ত পেলাব লাগে তাত নেপেলাই য'ত চাফা কৰি ৰাখিব লাগে সেইবোৰ ঠাইত লেতেৰা কৰে নৈত উটুৱাই দিয়ে সেই পানীখিনি প্ৰদূষণ হয় বা পিকনিকস্থলীবিলাকত পানী যি যি পানী খালেও বটলটো তাতে পেলাই চিপচ খোৱা পেকেট আদিবোৰ য'ত পেলাই সেইবোৰতে থৈ আহে সেইবোৰ চাফা কৰি ৰাখিব লাগে আমাৰ পৰিৱেশটো আমি নিজেই চফা কৰি ৰাখিব লাগিব নহ'লে আমাৰ পৰিৱেশটো বিনষ্ট হ'ব পৰিৱেশ পৰ্যটনস্থলীসমূহ চফা চাফ চিকুণ কৰি ৰাখিব লাগে কাৰণ পৰ্যটনস্থলীসমূহত আমি নিজে যদি চাফা কৰি নাৰাখোঁ তেনেহ'লেচোন আৰু আমাৰ পিছত যদি কোনোবা আহে তেওঁলোকে কি তেওঁলোকৰ মনৰ ভাৱ কি হ'ব পাৰে তেওঁলোকে সেই পৰ্যটনস্থলীলৈ আহি নিজৰ মন পৰিষ্কাৰ কৰিবলে আহে বা মন ভাল লগাবলে আহে তেওঁলোকৰ মনত ভাল লগা চাৰি বেয়াহে লাগিব কাৰণ পৰ্যটনস্থলীসমূহৰ চাফ চিকুণ কৰি ৰাখিব লাগে য'তে ত'তে জাবৰ জোঁথৰবোৰ নেপেলায় এ এঠাইতে পেলাব লাগে এই এই পৰ্যটনস্থলীৰ পৰিৱেশ নষ্ট নহ'বৰ বাবে চৰকাৰেও কিছুমান নিয়ম হাতত তুলি ল'ব লাগে আৰু এটা এটা ডাষ্টবিন এজন ছিকোৰিটি গাৰ্ড তেনেদৰেই দিব লাগে য'ত তেওঁলোকে নষ্ট বিনষ্ট কৰিব নোৱাৰে পৰিৱেশটো চাফা কৰি ৰাখিব পাৰে তেনেদৰে চফা কৰি ৰাখিবলৈ হ'লে তেওঁলোকে এটা ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে যিটো লেতেৰা পৰিৱেশ এটা চাফা কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে পৰিৱেশটো লেতেৰা হ'লে নিজৰে বিপদ হয় বা নিজৰে অসুবিধাৰ সৃষ্টি হয় আৰু বহুতো তেনেকুৱা লোক আছে যিয়ে আনৰ কথা নাভাবে নিজেই নিজৰ অকল নিজৰ মতে থাকে বা নিজৰ মতে কৰে কিন্তু তেনেকুৱা হ'ব নালাগে নিজৰ পৰিৱেশটো নিজেই সুৰক্ষা কৰিব লাগে নিজৰ পৰিৱেশটো নিজেই যদি চাফা কৰি নাৰাখে তেতিয়াহ'লে আমাৰে বিপদ হ'ব কাৰণ পৰিৱেশৰ লগত আমি জড়িত হৈ আছোঁ আমি পৰিৱেশৰ পৰাই আমি উশাহ লওঁ এই নৈ পানীখিনি আমি ব্যৱহাৰ কৰোঁ যদি সেইবোৰত আমি লেতেৰা কৰোঁ বীজাণু হ'ব পাৰে আমাৰ শৰীৰৰ ক্ষতিসাধন হ'ব পাৰে কিন্তু আমি সেই তাকে নকৰি আমি য'ত লেতেৰা কৰি ৰাখোঁ পৰিৱেশটো আমাৰ বিনষ্ট কৰোঁ আমি নিজেই কৰোঁ আমাৰ সেইটো ভুল আমি তেনেকুৱা কৰিব নালাগে আমি পৰিৱেশটো আমি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে কিয়নো আমি নিজৰ পৰিৱেশটো যদি নিজেই চাফ চিকুণ কৰি নাৰাখোঁ তেনেহ'লে আমাৰ নিজৰে ক্ষতি আমি পৰ্যবেক্ষণস্থলীসমূহ যদি নিজে চাফা কৰি নাৰাখোঁ পিছত আকৌ পৰ্যটকসকলৰ মনৰ মনত কেনে এটা অনুভৱ হ'ব ভাবিব আমি পৰ্যায়ত আমি ফুৰিব আহিছোঁ পিকনিক কৰিব আহিছোঁ কিন্তু জেগাডোখৰ যে ইমান লেতেৰা ইমান অপৰিষ্কাৰ কিয় আমি আমি তাকে নকৰি আমি যদি চাফা কৰি ৰাখোঁ আমাৰ পৰিৱেশটো কিমান মনোমোহা এটা দৃশ্য আমাৰ অসমৰ আমাৰ অসমখন সেউজীয়া পৃথিৱীখন আমি সেউজীয়া কৰি ৰাখিব লাগে তাৰ সলনি যদি জাবৰ জোঁথৰ প্লাষ্টিকেৰে ভৰি থাকে এটা কেনেকুৱা এটা লেতেৰা পৰিৱেশ সৃষ্টি হ'ব সেইকাৰণে আমি নিজেই নিজৰ পৰিৱেশখন সুৰক্ষা কৰি চাফ চিকুণ কৰি ৰাখিব লাগে পৰ্যটনস্থলী হওক বা পিকনিকস্থলী হওক বা নিজৰ এটা নিজৰ পৰিৱেশটোৱেই হওক নিজে আমি চাফা কৰি ৰাখিব লাগে কাৰণ আমি নিজে পৰিৱেশটো যদি চাফা কৰি নাৰাখোঁ তেনেহ'লেচোন আমাৰেই বিপদ আমি সেইখন পৰিৱেশত থাকিব লাগিব আমি সেইখন পৰিৱেশৰ পৰাই ডাঙৰ দীঘল হ'ব লাগিব সেইখন পৰিৱেশতে থাকি ডাঙৰ দীঘল হৈ জীয়াই থাকিব লাগিব আমাৰ পৰিৱেশটো যদি আমি নিজেই চাফা কৰি নাৰাখোঁ তেনেহ'লেচোন আমি জীয়াই থাকি একো লাভেই নহ'ব আমাৰ যদি পৰিৱেশটো আমি নিজে চাফা কৰি ৰাখিব নোৱাৰোঁ পিকনিকস্থলীসমূহ যদি লেতেৰা কৰি ৰাখোঁ আমিচোন নেক্সট ইয়েৰ আমি পিকনিক যাব নোৱাৰিমেই তেনেকুৱা ঠাইলৈ আমি পিছৰ বছৰত আমি ক'লৈ যাম আমি যদি লেতেৰা কৰি থৈ আহোঁ আকৌ পিছৰ বছৰত যদি যাবলৈ একো সুবিধাই নাথাকে আমি সেইখন ঠাইত যদি একো এটা বহি খাবও নোৱাৰোঁ তেনেহ'লে আমি পৰিৱেশটো নষ্ট কৰাহে হ'ব সেইকাৰণে আমি ক'ৰবালৈ গ'লে পৰ্যটন কৰিবলৈ গ'লে নিজৰ লগতে নিজৰ পৰিৱেশটো সুৰক্ষা কৰিব লাগে চাফা কৰি ৰাখিব লাগে আৰু পৰিৱেশটো বিনষ্ট কৰিব নালাগে সেইকাৰণে আমি বি বিভিন্ন ব্যৱস্থা হাতত ল'ব লাগে পৰ্যটনস্থলী পৰিৱেশ নষ্ট নোহোৱা নহ'বলৈ এটা এটা ডাষ্টবিন এখন চাইনবোৰ্ড এখন এটা এজন গাৰ্ড তেনেকুৱা ব্যৱস্থাবোৰ থাকিব লাগে তেতিয়াহে এখন সুস্থ সমাজৰ সৃষ্টি হ'ব বা এখন এটা সুস্থ পৰিৱেশৰ সৃষ্টি হ'ব তেতিয়াহে আমি ক'ব পাৰিম আমাৰ পৰিৱেশত আমি উশাহ লৈ জীয়াই থাকিব পাৰিম তেতিয়াহে আমি আমাৰ পৰিৱেশটো ভালে থাকিব বা চাফা হৈ থাকিব আমি আমি নিজেই নিজক কৰিব লাগে আমাৰ অসমতে বিভিন্ন ঠাই আছে সেইবোৰলৈ যদি দূৰ দূৰ দূৰণিৰ মানুহ আহি যদি লেতেৰা কৰি থৈ যায় আমাৰ মনটো কেনেকুৱা লাগিব আমি সেইকাৰণে আমিও ক'ৰবালৈ গ'লে লেতেৰা কৰি আহিব নালাগে আৰু আমাৰ অসমলৈ আহিলেও লেতেৰা কৰি গ'লে আমাৰ মনটো বেয়া লাগিব সেইকাৰণে নিজেই আমি ব্যৱস্থা কৰিব কৰি ল'ব লাগে আৰু নিজৰ মনৰ মনেৰেই আমি পৰিৱেশটো ৰক্ষা কৰিব লাগে চাফা কৰিব লাগে লেতেৰা কৰিব নালাগে আমি সেইকাৰণে এটা এটা ডাষ্টবিন ল'ব লাগে যিটো আমি পেলনীয়া বস্তু বা যোনবোৰ আমি ব্যৱহাৰ নকৰোঁ অলাগতীয়াল বস্তুবিলাক এখন এটা ডাষ্টবিনত পেলাব লাগে তেতিয়া আমাৰ পৰিৱেশটো নষ্ট নহয় তেতিয়া আমাৰ পৰিৱেশটো অনিষ্ট নহয় তেতিয়া আমাৰ পৰিৱেশটো লেতেৰা নহয় আমি তেতিয়া এখন সুস্থ পৰিৱেশৰ মাজত উশাহ লৈ জীয়াই থাকিব পাৰিম আৰু পৰিৱেশৰ সোৱাদ ল'ব পাৰিম আমাৰ পৰিৱেশটো যদি সুস্থ হৈ থাকে আমিওচোন তেতিয়া সুস্থ হৈ থাকিব পাৰিম পৰিৱেশৰ পৰা আমি অক্সিজেন লৈ আমি জীয়াই আছোঁ আমি যদি পৰিৱেশটো লেতেৰা হৈ থাকে আমাৰ শৰীৰটো লেতেৰা হ'ব কাৰণ সেইটো পৰিৱেশৰ পৰাই আমি অক্সিজেন লৈ আমি জীয়াই আছোঁ সেই অক্সিজেনটো যদি লেতেৰা হয় বেয়া গেছ অক্সিজেনৰ এক অক্সিজেনৰ সলনি যদি বেয়া গেছ আমি আমাৰ ভিতৰলৈ যায় তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হ'ব পাৰে বিভিন্ন ধৰণৰ ৰোগে আমাক দেখা দিব পাৰে আমাৰ শৰীৰটো বিনষ্ট কৰিব পাৰে সেইকাৰণে আমি নিজৰ নিজৰ পৰিৱেশটো আমি নিজে চাফা কৰি ৰাখিব লাগে আৰু পৰিৱেশটো নিজে গঢ় দি তুলিব লাগে আৰু আমি আমাৰ পৰিৱেশটোৰ লগত জড়িত সকলো আমি কৰিব লাগে চাফা কৰি ৰাখিব লাগে প্ৰথম কথা আমি য'তে ত'তে যিতি লেতেৰা বস্তু পেলাব নালাগে আমি নিজকে ৰক্ষা কৰিবলৈ হ'লে আমাৰ পৰিৱেশটো সুৰক্ষা কৰিব লাগিব আৰু এটা সুস্থ শৰীৰৰ বাবে এটা সুস্থ পৰিৱেশ এখন সুস্থ সমাজৰো প্ৰয়োজন আমাৰ অসমতে বিভিন্ন ঠাই আছে ব্ৰহ্মপুত্ৰ নদীকে ক'ব পাৰোঁ গংগা নৈ ব্ৰহ্মপুত্ৰ নদী দিচাং নৈ আৰু এই নৈবিলাকত যদি আমি লেতেৰা জাবৰ জোঁথৰ পেলাওঁ সেই পানী গ্ৰহণ কৰি বহুত লোক এতিয়াও জীয়াই আছে সেই পানীকে খাই জীয়াই আছে কিন্তু আমি যদি সেই নদীখনত প্লাষ্টিক পেলাওঁ আমি লেতেৰা বস্তু পেলাওঁ সেই পানীখিনিৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিব আৰু আমি সেই পানীখিনি আমি ব্যৱহাৰ কৰিব নোৱাৰিম তেতিয়া আমাৰ বহুত অসুবিধা হ'ব পাৰে সেইকাৰণে আমি তেনেকুৱা কাম নকৰি আমি সেইবোৰ লেতেৰা বস্তুবোৰ আমি তেনেকুৱা পৰিৱেশত নৈ বা জলাশয় পৰ্বত পাহাৰত আদিবোৰত পেলাব নালাগে এটা নিৰ্দিষ্ট জেগাত পেলাব লাগে যেনে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে সেইকাৰণে আমি নিজৰ পৰিৱেশটো ৰক্ষা কৰি নিজেই সাৱধানে থাকিব লাগে আৰু সুৰক্ষা হ'ব লাগে আৰু এই পৰ্যটনস্থলীসমূহত এটা এটা ডাষ্টবিনৰ বহুতে অতি অতিকৈ প্ৰয়োজন আৰু সেইকাৰণে আমি এনেকুৱা ব্যৱস্থাবোৰ হাতত ল'ব লাগে আৰু চৰকাৰেও ল'ব লাগে আৰু নিজেও ল'ব লাগে আৰু পৰ্যটনস্থলীসমূহত পৰ্যটকৰ একমাত্ৰ দায়িত্ব হ'ল জাগাবোৰ চাফা কৰি ৰখা আৰু সুস্থ পৰিৱেশ এটাৰ সৃষ্টি কৰি সুস্থ জীৱন যাপন কৰাৰ বাবে নিজৰ নিজৰ দায়িত্ব হ'ব লাগে আৰু চফা কৰি ৰাখিব লাগে জাবৰ জোঁথৰবোৰ এঠাইতে পেলাব লাগে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে সেইকাৰণে আমি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে